মই এজন উত্তৰ ভাৰতীয় লোক আৰু মই এজন উত্তৰ ভাৰতীয় লোক আৰু মই হিচাপে উত্তৰ ভাৰতীয় লোক হিচাবে যিখিনি বস্তু ৰান্ধিবলৈ ভাল পাওঁ সেই বিষয়ে অলপ ক'বলৈ ওলাইছোঁ প্ৰথমটো হ'ল এই আমাৰ বাৰীতে কলগছ থাকে কলগছৰ সৰু পুলি এটা কাটি আনি তাক ভালকৈ চফা কৰি আমি ৰান্ধি যেতিয়া খাওঁ তাত বিশেষ মছলা মা মছলা দিব নালাগে কাৰণ তাৰ যিকেইটা ৰান্ধিবৰ কাৰণে তেল নিমখ আৰু হালধি সেইকেইটা দিলেই হয় আৰু সেই কলপচলাটো এই কাৰণেই খাব লাগে যে সাধাৰণতে মানুহৰ বয়সৰ বয়স অনুপাতে বয়সৰ লগে লগে ইউৰিক এচিডটো বাঢ়ি যায় হয়তো কম বয়সতো বাঢ়িব পাৰে যদি আমি সপ্তাহত দুই এদিন সেই পচলাজাতীয় খাদ্যটো ৰান্ধোঁ ৰান্ধি লৈ খাওঁ তেতিয়াহ'লে সেই অপকাৰ সেইবোৰ অপকাৰৰ পৰা উপকাৰ হয় তাৰ পিছত হ'ল আমাৰ ঘৰত সাধাৰণতে গাহৰি থাকে আৰু বজাৰতো গাহৰি মাংস কিনিবলৈ পোৱা যায় আৰু গাহৰি মাংসটো হ'ল বৰ তেলেতীয়া সেইকাৰণে তাক লাই শাকৰ লগত যেতিয়া বইল কৰি লৈ বনোৱা হয় তাত ঔটেঙা ঠাহি দিব লাগে আৰু সেই আঞ্জাখন যেতিয়া বনাওঁ বনাই লৈ আমি তাক খাওঁ সেই তাৰপৰা আমাৰ কোনো অপকাৰ নহয় কাৰণ চৰ্বিটো টেঙা আৰু লাই শাকে নাইকিয়া কৰি দিয়ে সেইকাৰণে তেনেকৈ ৰান্ধি খালে বা ৰান্ধি খাবলৈ ভাল পাওঁ তাৰ পিছত হ'ল বৰালি মাছ সাধাৰণতে আমাৰ উত্তৰ ভাৰতত পোৱা যায় আৰু বৰালি মাছৰ লগত বাৰীতে থকা কোমোৰা এটা আনি তাৰে অলপ কাটি মেলি বৰালি মাছৰ লগত যদি আমি ৰান্ধি খাওঁ তাৰ জুতিটো আমাৰ ভাল লাগে আৰু সেইকাৰণে আমাৰ উত্তৰ ভাৰতীয় প্ৰায়বিলাকেই বৰালী মাছৰ লগত কোমোৰা ৰান্ধি খায় আৰু আমাৰ বাৰীত সাধাৰণতে পুদিনা থাকে পুদিনাটো আমাৰ বৰ ঔষধি গছ আৰু তাক পিঁচি অকণমান নিমখ তেল জলকীয়া দি খালে আমাৰ শৰীৰৰ কাৰণে উপযোগী বা ভাল আৰু তাৰ পিছত আমি বাৰিষা দিনত বাঁহগাজ কাটি আনোঁ বাঁহগাজৰ পৰা বাঁহগাজৰ পুলি এটা আনি সৰু কাটি কুটি চাফা কৰি তাক খুন্দি ঢেঁকীত খুন্দি টেকেলীত মাটিকলহত যেতিয়া ভৰাই থোৱা হয় তাত এটা টেঙা টেঙা লাগে আৰু সেইটো আমি মাছৰ লগত দি শুকান ভাজি কৰি খালে আমাৰ উপকাৰ হয় তাৰ পিছতেই হ'ল আমি আমাৰ যিখিনি বাৰীত থকা বিভিন্ন ধৰণৰ পদিনা বা এইটো শাক পাচলি পাওঁ সেইবোৰ যেতিয়া আমি খাওঁ বনাই কোনাই ৰান্ধি তাৰ টেষ্টটো বজাৰত ৰাসায়নিক সাৰ দিয়া শাক পাচলিতকৈ বহুত উত্তম সেইকাৰণে আমি সদায় আমাৰ বাৰীত সাৰ নিদিয়াকৈ উৎপন্ন হোৱা বিভিন্ন ধৰণৰ শাক পাচলি আনি ৰান্ধি খাবলৈ ভাল পাওঁ আৰু সাধাৰণতে উত্তৰ ভাৰতীয় মানুহখিনিয়ে বাৰিষা কালত যেতিয়া গৰম হয় গৰম দিনত পানী পানী দি থয় ভাতত আৰু সেইটো কোৱা হয় পইতা ভাত পইতা ভাতৰ লগত গৰৈ মাছ ধৰি আনি জুইত পুৰে আলুগুটি পুৰে আৰু লগত জলকীয়া পিঁয়াজ দি তাৰ যিটো পিটিকা কৰে সেই পিতিকাটো এই পইতান ভাতৰ লগত খাবলৈ ভাল লাগে আৰু তাৰ জুতিটো সকলোৱে লয় ইয়াৰ পিছতে হ'ল এই ধৰণে আমি বিভিন্ন ধৰণৰ খাদ্য ৰান্ধি ভাল পাওঁ আৰু যিখিনি ৰান্ধি খাওঁ সেইখিনিৰ পৰা আমাৰ উপকাৰহে হয় কোনো অপকাৰ নহয় আৰু কিবা বেমাৰ আজাৰ হ'লেও আমি তাৰ পৰা আমি নিৰাময় পাওঁ